বিভিন্ন ঋতুত যিহেতু বিভিন্ন গছবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ হয় গতিকে বিভিন্ন ঋতুত বিভিন্ন গছ বিলাকৰ কাৰণে আমি বৰ সাৱধানতা ল'ব লাগে কাৰণ কি যিখিনি সময়ত আমাৰ ইয়াত অত্যন্ত গৰম পৰে তেনেকুৱা ক্ষেত্ৰত কিছুমান গছ অতি সোনকালে মৰি যায় সেনেকুৱা বিলাকৰ ক্ষেত্ৰত আমি সেই সময়খিনিৰ কাৰণে আমি গছবোৰক যেতিয়া ছাঁ জেগাত অলপ সেমেকা জেগাত যদি ৰাখিব পাৰোঁ সেই গছবিলাক সেনেকা আৰু ঠাণ্ডা দিনত হোৱা গছবিলাকৰ ক্ষেত্ৰতো সেনেকুৱা ঠাণ্ডা দিনত হোৱা গছবিলাক সাধাৰণতে গৰমত সহ্য কৰিব নোৱাৰে কেতিয়াবা সেনেকুৱা বিলাক গছৰ মানে গছবোৰ মৰিও যায় আৰু যিহেতু অসমৰ জলবায়ুটো অলপ অত্যন্ত গৰমলৈ যায় যদিও দিল্লী চিল্লীৰ নিচিনা নহয় তথাপি বিভিন্ন গছবিলাকক ফুল হওঁক ফলে হওঁক সময়মতে গোটেইখিনি মানে বতৰৰ লগত চাই মেলিহে সেইমতে তেওঁলোকৰ সেই গছবিলাকক প্ৰতিপাল কৰিব লাগে হয়তো আমি যিবোৰ খাত দিওঁ সা সাৰ চাৰ দিওঁ সেই সাৰ চাৰ খিনি বা পানীখিনিৰ ক্ষেত্ৰত সাৱধানতা ল'ব লাগে সকলো সময়তে সকলো সময়তে বেছি পানী বা কম পানী এনেকুৱাবোৰ হ'ব নালাগে বা সাৰবিলাকো সেনেকে সময়মতে দি গ'লে গছৰ গছবিলাকৰ স্বাস্থ্যটো বৰ সুন্দৰ হৈ থাকে আৰু তাৰ ফল ফুল আমি সময়মতে সঠিকভাৱে পাব পাৰোঁ